হয় চন্দ্ৰমা হোটেলত লাগিছে নেকি হয় হয় এই ক্ষন্তেক আগতে মই এটা পৰঠা অৰ্ডাৰ কৰিছিলোঁ হয় হয় হয় হয় পৰঠা এটা অৰ্ডাৰ হয় দাদা দাদা এই পৰঠাটোৰ লগত পাৰিলে এই বাটাৰ চিকেন মছলা এটা এড কৰি দিব আৰু আপুনি পাৰিলে পদিনা চাটনি আৰু পিঁয়াজ আৰু পাৰিলে অলপ ছালাড পঠাব হাঁ হয় হয় হয় হয় হয় হয় হয় আৰু দাদা মিঠাই মিঠাই ভাল আপোনালোকৰ তাত কি কি পোৱা যায় তাৰ ভিতৰত মলা মলাই চমচম দুপিছ দিব আৰু ৰসগোল্লা তিনিটা চাৰিটামান দি পঠাব হাঁ যিমান পাৰে সিমান সোনকালে পঠাব হাঁ ধন্যবাদ সোনকাল কৰিব